বছৰৰ পাছত বছৰ ধৰি খেতিৰ পৰিবৰ্তন হৈছে খেতিৰ পাৰম্পৰিক কৃষিও পৰিবৰ্তন হৈছে কাৰণ খেতিৰ পৰিবৰ্তন এই কাৰণেই হৈছে আগতে খেতিৰ সঁজুলিসমূহো বেলেগ আছিল এতিয়া ইলেক্ট্ৰনিক সঁজুলি আহিছে সেইবাবে খেতিৰ পৰিবৰ্তন হৈছে আৰু বহুত ধৰণৰ খেতিত সাৰ প্ৰয়োগ কৰা হয় সকলো ধৰণৰ কৃ কৃষকেই আজিকালি খেতি কৰে আৰু খেতিত ইলেক্ট্ৰনিক বস্তু প্ৰয়োগ কৰে সেইবাবে খেতিৰ খেতিৰ পৰিবৰ্তন হৈছে আৰু খেতিৰ আৰু খেতিবোৰো উন্নত পৰিমাণৰ হৈছে আগতে আগতে বহুদিন ধৰি লগা খেতি আজিকালি কম সময়ৰ ভিতৰতে কৰি উলিওৱা হয় সেইবাবে বছৰৰ পাছত ধৰি এনেদৰেই খেতিৰ পৰিবৰ্তন হৈছে পাৰম্পৰিক কৃষিও এনেদৰে ইলেক্ট্ৰনিক বস্তুৰ ব্যৱহাৰ কৰি কৰা হয় আৰু খেতিত খেতিত খেতিয়কসকলে ভাল ধৰণে গুৰুত্বপূৰ্ণ কাম কৰি পেলাই ভাল ধৰণে মন দি গুৰুত্বপূৰ্ণৰূপে খেতিৰ কাম কৰি পেলাই খেতিৰ বহুতো বহু পৰিমাণৰ ওপৰলৈ নিছে আৰু উন্নত হৈছে আৰু ইলেক্ট্ৰনিক বস্তুৰ সহায়ত অতি কম সময়ৰ ভিতৰতে কৃষকসলকে খেতি কৰি উলিয়ায়